হয় হয় হয় অঁ হয় নেকি কি কিতাপ লাগছিলে বাইদেউ আপোনাক অঁ আছে

পাব পাব অঁ আৰু আৰু কিবা লাগিব নেকি আপুনি কাইলৈ মানে গুচি আহিব কেইখনমান লাগিছিলে কিতাপ আপোনাক কিমান বিছখনমান অঁ এতিয়া কি কি কিতাপ বা লাগিছিলে আপোনাক

হয় আৰু আছে আছে অঁ পাব পাব অঁ আছে বাৰু মোৰ ওচৰত চব কিতাপেই আছে আপুনি আপুনি যি বিচাৰে চবেই পাব পোৱাতো

পাব পাব অঁ

অঁ অঁ অঁ অঁ খেল ধেমালিৰ কাৰণে অঁ বুজিছোঁ বাৰু

লৈ যাম

আহি লৈ যাব অঁ কালি কালি মানে আহি লৈ যাব

অঁ তিনি তাৰিখ মানে শিশু আলোচনী অঁ খোলা থাকিব অঁ

অঁ লৈ লৈ যাব

কালি কাৰণে কালি মানে কি কিবা আছে নেকি কালি

অঁ হয় কেনেকুৱা ধৰণৰ কিতাপ লাগিব এতিয়া আপোনাক পাব পাব পাব চব পাব নতুন উপন্যাস বৰ বেছিকৈ অহা নে কেইখনমান আছে বাৰু

এইবোৰ পাব বাৰু ঠিক আছে মোৰ কাইলৈ কিতাপ আহাতো আহিব কেইখনমান নতুন উপন্যাসো আহিব অঁ উপন্যাস উপন্যাস আহিব আপোনাৰ শিশু আলোচনী চব আহিব বাৰু

হয় হয় ভাল কথা

পাব পাব পাব বাইদেউ কণ কণ ল'ৰা ছোৱালীয়ে ন অঁ সেনেকুৱা পাব এইবিলাকো আছে চব ধৰণৰ আপুনি যেনেকুৱা বিচাৰে চবেই পাব বাৰু মানে হয় হয় এতিয়া যিহেতু বাদ্থডে পাইছেহি ন

হয় অঁ অঁ অঁ অঁ ভাল কথা হ'ব বাৰু আছে কিতাপ হয় হয় অঁ অঁ ল'ৰা অঁ ল'ৰাটোক কেইবছৰ হৈছে অঁ তেনেকুৱা কিতাপ আছে বাৰু মোৰ ওচৰত কিতাপো আছে কি চাই যাবহি কি কি লাগে আপোনাক মই চব উলিয়াই দেখাই দিম বাৰু কেনেধৰণে আপুনি এতিয়া কেনেকুৱা কিতাপ লাগে

চব আছে বাৰু

অঁ অঁ হয় হয় অঁ অঁ হয় অঁ ভাল কথা লৈ যাব আছে বাৰু এতিয়া এতিয়া খেল ধেমালিৰ কাৰণে কি তাৰিখে লাগিব কৈছিলে আপোনাক কিতাপ জানুৱাৰীৰ পাঁচ তাৰিখে ন জানুৱাৰী পাঁচ তাৰিখে এতিয়া আপোনাক কেইখনমান লাগিব কৈছিল কিতাপ অঁ এতিয়া কালি কাৰণে কিমান কেইখন লাগিব কৈছিলে আপোনাক কিতাপ অঁ এল পি স্কুলৰ কাৰণে বিছখন হ'ব পাব মডেল পাব পাব

নাইন টেনৰ মডেল লাগিব ন আপোনাক

অঁ চাজেচনো আছে পাব

ভাল কথা দিলে ভাল

অঁ অঁ হয় হয় হয় যি সহায় পায় আৰু দিব লাগে অঁ অঁ ভালেই কথা

লৈ যাব আপুনি কি কয় কালি কালি দিম কৈছে ন লৈ যাবহি অঁ নাই নাই তিনিটামান বজাত খোলা পাব মোক নহ'লে ৰাতিপুৱা মানে মৰ্ণিং দহটামান বজাতাতো আপুনি আহিলে পাব হয় নি

মানে বাৰ এটামান বজাতেই খানাটো খোৱাগৈ হয় বাৰ এটামান বজাতহে খানা খানাটো খোৱাগৈ হয় আপুনি খোলা পাই যাব আপুনি তিনিটামান বজাত খোলা পাই যাব বোলো

সিমানটো টাইমত মানে খোলা ফোন ফোন এটা কৰি ল'ব অঁ গেলেকীৰ সেই চাৰিআলিৰ ওচৰতে

গেলেকী চাৰিআলি ওচৰতে কি কোঁৱৰ বুক লিখা আছে চাই ল'ব আপুনি লেফ চাইডে অঁ অঁ

হয় অঁ হয় হয় আহিব কাইলৈ আপুনি নিজে পাতি ল'ব চাইও ল'ব কেনেকুৱা ধৰণৰ কিতাপ লাগে কি কি লাগে আপুনি কেনেকুৱা কিতাপ বিচাৰিছে এতিয়া চাই ল'বহি আপুনি ঠিক আছে অঁ হ'ব দিয়ক